অ' ঘৰতে আছোঁ ঘৰতে আছোঁ অ' আপুনি ঘৰতে নে এই হেৰি নহয় এই দলংখনৰ কথাটো পাতিব লাগিছিলে নহয়

এপ্লি এপ্লিকেশ্যন দিয়াটো অ' হয় নেকি হয় নেকি অ' তাকে হয় অ' অ' এই পঞ্চায়ততে এই কেঁচা দলং প্ৰতি বছৰে ভাগি গৈছে এইবোৰ বুজিছেনে এইবোৰ ল'ৰা ধেমালি কৰিবলৈ নাই আৰু এতিয়া আমি একেবাৰে প পকাকৈ বনাবলৈ চৰকাৰক আমি হেৰি দিব লাগে অ' চৰকাৰক আমি জনাব লাগে আমাৰ এইবোৰ সমস্যাবোৰ অ' হয় হয় অ' হয় হয় হয় ওলাওক ওলাওক ওলাওক গোটেইখিনি একদম এই ভাৰ বান্ধি ওলাওঁ গোটেইখিনি বুজিছেনে আমাৰ এই হেৰি গাঁওবিলাকৰ এনেকৈ থাকিলে নহ'ব হয় ঠিক আছে আপুনি হয় হয় হয় এই নদীৰ সমস্যা এইবোৰ বুজিছেনে আমাৰ কেঁচা দলাঙো এইবোৰ কাম নকৰা হ'ল এতিয়া দিনত আৰু সেইবোৰ নাই আৰু এই নতুন পকা হ'ব অ' সোমবাৰে ৰে'ডি হৈ আছোঁ অ' হয় হয় ঠিক আছে